অঁ হয় হয় আপুনি কোনে কৈছিলে অঁ মানে অঁ চিনি পাইছোঁ কওকচোন অঁ মাছ লাগিছিলে ন' হয় বৰ্তমান মোৰ এতিয়া মাছ অহা নাই মই অৰ্ডাৰ দিলে বাৰু আহি পাব আপোনাৰ কিমান মান লাগিছিলে দহ কেজিমান ন' অঁ হয় ন' আপোনাক তাকে অঁ কওক হেল্ল' অঁ ৰৌ মাছটো পাব বাৰু কোনটো লাগিছিলে জাছ্ চালানী লাগিছিলে নে আপোনাৰ লোকেলটো লাগিছিলে অঁ লোকেল লাগিছিলে ন' অঁ হয় কি বুলি কয় আপোনাৰ ঠিক আছে হৈ যাব বাৰু আপোনাৰ লোকেলটো অ হয় আপোনাৰ আপুনি কি কৰে আপুনি নিজে আহিব নে মই দি থৈ আহিব লাগিব অঁ সেইটো আছিলে ন অঁ ঠিক আছে হ'ব আপোনাক বাচি দিব লাগিব নে ইয়াতে কাটি মেলি দিম নে আপোনাৰ ঘৰত কাটি ল'ব অ ঠিক আছে আৰু আপোনাৰ দামটোৰ কথা কোৱাই নহ'লেই নহয় অঁ অঁ দামটো আপোনাৰ কেজি মই এতিয়া বৰ্তমান ক'বলৈ গ'লে ওৱান এইট্টিকৈ দি আছোঁ আপোনাক বুলি কিবা এটা কম বেছ কৰিম চিনাকিয়ে মানুহ যেতিয়া ন' হয় হয় দিয়াকে আপোনাৰ ঠিক আছে মই আপোনাৰ দিম

ওৱান ফিফটি মান হয় আপোনাৰ আপুনি কিবা এটা মিলা মোকা কৰিব দুইজনৰ মাজত কিনো আৰু মোৰো কিবা এটা লাভ থাকিব লাগিব ন' আৰু মই আৰু মই মাছটো কিনাও হেৰি এইয়া বেলেগৰ পৰা অৰ্ডাৰ কৰি অনা হয় যে অঁ সেইটো কাৰণে অলপ প্ৰব্লেম হয় আৰু এতিয়া বাৰিষা কাল মাছৰ অলপ দামটো বৃদ্ধিও হৈছে ধৰিবৰ কাৰণে প্ৰব্লেম হৈছেতো বিল চিলবোৰত অঁ সেইকাৰণে অলপ প্ৰব্লেম হৈছে আৰু ঠিক আছে তেনেহ'লে আপোনাৰ মাছটো কাটিব লাগিব ন' ঠিক আছে ঠিক আছে দহ কেজি আছিলে আপোনাৰ আৰু পইচাটো আপুনি পে'মেণ্ট কৰিব ঘৰতে নে অঁ ঠিক আছে হ'ব বাৰু মই কাইলৈ আপোনাৰ সাতমান বজাত দি থৈ আহিমগৈ ঘৰত অঁ ঠিক আছে হ'ব নহয় সেইটো টাইমত অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক তেনেহ'লে